সময়ৰ লগে লগে পৃথিৱীৰ বাকী অংশৰ সৈতে অসমৰ সম্পৰ্ক এনেধৰণৰ সলনি হৈছে যে আগতকে গাড়ীবিলাক ভাল হৈ গ'ল ট্ৰেইন আহিলে প্লেনো আহিলে সম্ভৱ সম্পৰ্ক ভালো হৈছে বেয়াও হৈছে এতিয়া যেনে আপোনাৰ নেটৱৰ্ক ভাল হৈ গ'ল দামী দামী মোবাইল আহিছে ভাল মোবাইল আহিছে নতুন গাড়ী ট্ৰেইনো আহিছে ভাল ভাল বস্তুৰ দাম বাঢ়িছেও কমিছেও কয়লা লৈ যায় কিন্তু এইখিনি আকৌ আমাকে ঘুৰাই বিকে কিন্তু বেছি দামত আমাৰ পৰাই নিয়ে আকৌ আমাকে বিকে কিন্তু হয় কি দামটো বেছি হৈ যায় তাৰপিছত বিকাশো বহুত হৈছে আপুনি জানে মোবাইলৰ বিকাশ হৈছে মোবাইল আহিলে নেটৱৰ্ক আহিলে চিম থ্ৰী জি হৈ গ'ল ফ'ৰ জি হৈ গ'ল ফাইভ জি হৈ গ'ল আপোনালোকে নিজে চলাই গম পাইছে যে কিমান ভাল হৈছে আগতকে বিকাশ হৈছে নষ্ট হৈছে চব্জিৰ দাম বাঢ়ি গৈছে ফল মূলৰ দাম বাঢ়িছে মাংস মাছ সবৰ দাম বাঢ়ি গৈছে কিছুমান ক্ষেত্ৰত ভালো হৈছে সম্পৰ্কটো হ'লে ভালো হ'ব বেয়াও হ'ব চবতে হয় এইটো এতিয়া আপুনি এইটো বিচাৰিব নোৱাৰে যে সিহঁতে ভালেই হ'ব কিছুমান বেয়াও হ'ব কিছুমান ভালো হ'ব আমাৰ সম্পৰ্ক কিছুমান ৰাজ্যৰ লগত বহুত ভাল লাগে যেনেকে হৈ গ'ল বেংগল ছিকিম মেঘালয়া এইবিলাকৰ সম্পৰ্ক বহুত ভাল তাৰপিছত তেনেকে আমাৰ আগৰ ৰাজ্য ৰাজ্যৰ ৰাজধানী আছিলে তেজপুৰ এতিয়া হৈ গ'ল দিছপুৰ এনেকে সলনি হৈছে গুৱাহাটীত চবকে বেছি গুৱাহাটীখন এতিয়া মেট্ৰ' পলিচ হৈ গ'ল বিভিন্ন ধৰণৰ বস্তু পায় টেকন'লজি পায় কিন্তু চব জেগাত নাপাব পাৰে অসমত তেনেকে বাহিৰৰ মানুহে আহি পিনে বা অসমৰ মানুহে হওক খান্দি খান্দি পঠিয়াইছে বালি উলিয়াইছে সেইকাৰণে বানপানী হয় বান ভাঙে বহুত ধ্বংস হৈছে এতিয়া লিডু পাহাৰ কয়লা খান্দি খান্দি খতম কৰি একদম পাহাৰখন সৰু গৈ গ'ল সেইটো এতিয়া গভমেণ্টে খান্দিব নিদিয়ে কিন্তু খান্দি আছে গভমেণ্টৰ ঠিক আছে আপোনাৰ যদি বিকাশো হ'ব নষ্ট হ'ব চবতে থাকে এতিয়া কি কৰিব মানুহ মানুহবিলাকে এনেকুৱা ধ্বংসও কৰে দিয়েওঁ এতিয়া কি ক'ব আৰু অসমৰ সম্পৰ্কটো বাকী ৰাজ্যৰ লগত ভালেই হয় কিন্তু এতিয়া আমাক হৈ গ'ল দক্ষিণ ভাৰত হৈ গ'ল দক্ষিণ ভাৰত দক্ষিণ উত্তৰ ভাৰত হৈ গ'ল উত্তৰ ভাৰতৰ মানুহখিনিয়ে অসম বুলি কয় কি চিনিয়ে নাপায় আমাক একদম সেই চাইনিজ বুলি ভাবে চিনি বুলি মানুহ ইণ্ডিয়া মানুহ বুলি নাভাবে ভাৰতবাসী বুলি কি বুলি চীনবাসী এতিয়া আমাৰ মানুহৰ লগত সেইটো সম্পৰ্ক নহয় বেছি সেইকাৰণে এনেকুৱা ভাবে এতিয়া উত্তৰ দেশ উত্তৰ ভাৰতলৈ গ'লে আমাৰ কাজিয়া হয় অসমৰখিনিৰ লগত মাৰপিট হয় কিছুমান ল'ৰা ছোৱালী মৰিছেও আগত এতিয়াও মৰে সেইয়ে কি হয় আমি নিজে সম্পৰ্ক ভালকৈ থাকিব লাগিব বাচি চলিব লাগিব বাহিৰে য'ত ভাল দেখোঁ তাত সহায় কৰি ল'ব সহায় যোগদান দিব লাগিব য'ত বেয়া দেখোঁ আমি বিৰোধ কৰিব লাগিব সমাপ্ত কৰিছোঁ ধন্যবাদ